চাকৰি পঢ়া শুনাৰ বিষয়ে ক'বলৈ গ'লে প্ৰথমৰ পৰা আৰম্ভ কৰিব লাগিব মানে নাইনটীন নাইটী ৱান নাইন জানুৱাৰীত মোৰ জন্ম তাৰপিছত মই সৰুতে আমাৰ ওচৰতে এখন উদয়ন শান্তি নিকেতন বুলি স্কুল আছিলে যিখন নাইনটীন নাইনটী ফ'ৰ মানত এষ্টাব্লিচ হৈছিলে মই তাত ক্লাছ ৱানৰপৰা পঢ়িছিলোঁ মই খুব সম্ভৱ নাইনটীন নাইণ্টী ফাইভ বা নাইনটী নাইনটী ছিক্স এনেকুৱাত মোৰ এই একজেক্টলী ইয়েৰটো মনত কৰিবপৰা নাই মই এনেকুৱাত মই স্কুলত আৰম্ভ কৰিছিলোঁ তাৰপিছত প্ৰথম দ্বিতীয় তৃতীয় অসমীয়া মাধ্য়মত আছিলোঁ মই প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ এনেই পঢ়াত বৰ বেয়া নাছিলোঁ যদিও মানে এভাৰেজ ষ্টুডেণ্ট বুলি ক'ব পাৰি আৰু মানে ভালে নম্বৰ পাইছিলোঁ এনেকৈ স্কুলিংটো তাত কৰিলো ক্লাছ টেনৰ মেট্ৰিকো তাৰপৰা দিলোঁ মেট্ৰিকত ভাল পাৰ্চেণ্টেজ এটা নহ'লে যদিও হ'লেও মই সন্তুষ্ট যিখিনি পাইছো সেইখিনি লৈ সন্তুষ্ট তাৰপিছত মই পূব কামৰূপ কলেজ বুলি বাইহাটা চাৰিআলিত তাত এডমিশ্বন ল'লো ছাইন্স স্ট্ৰীমত লৈছিলোঁ তেতিয়া মোৰ পাৰ্চেণ্টেজ মেট্ৰিকত ছিক্সটী থ্ৰী আছিলে চবে ক'লে আৰু তই আৰ্টচ পঢ়িবি ছাইন্স ছাইন্সত বা মেটছত ইমান যিহেতু ভাল তৌ গতিকে ছাইন্সে পঢ় তাত পঢ়িলোঁ তাত কলেজ গ'লো ফাৰ্স্ট টাইম কলেজত গৈছোঁ ভালো লাগিছে তাত কলেজত গৈ মোৰ অকণমান মানে লগ সংগ বা অকণমান ঘৰৰপৰা ওলাই গ'লোঁ ইমান দিনে বান্ধোন এটাত আছিলোঁ গতিকে তাত গৈ অকণমান মই মানে মতিভ্ৰম হ'লোঁ তাতে ৰিজাল্ট বেয়া হল ফাৰ্স্ট ইয়েৰ বৰ এটা বেয়া হোৱা নাছিল তাৰপিছত মাহঁতে ভাবিলে কি নহয় ইয়াক এনেকৈ থাকিলে বেয়া কথা হ'ব আকৌ আহি কেনে মই আকৌ ফাৰ্স্ট ইয়েৰত উদয়ন শান্তি নিকেতনত তেতিয়া আকৌ ফাৰ্স্ট ইয়েৰ ছেকেণ্ড ইয়েৰ এইবোৰ মানে হৈ গৈছিলে আৰু তেতিয়া আকৌ তাত আহি কেনে মই ফাৰ্স্ট ইয়েৰ ছেকেণ্ড ইয়েৰ আকৌ উদয়নত মানে যিখন মই সৰুৰপৰা পঢ়িছিলোঁ স্কুলত সেইখন স্কুলতে পঢ়িলোঁ আকৌ ফাৰ্স্ট ইয়েৰত পঢ়িলোঁ ছেকেণ্ড ইয়েৰত এগ্জাম দিলোঁ এগ্জাম দি ৰিজাল্টো খুব বেছি ঠিকে আছিলে আৰু মোৰ হিচাপত বহুত বেছি ভালো নাছিলে এগ্জামৰ ৰিজাল্ট দিলোঁ এগ্জামৰ ৰিজাল্ট দি মই এবছৰ কোচিং কৰিলোঁ পটেনশ্বিয়েল কোচিং বুলি এটা ইন্সটিটিউট আছিলে গুৱাহাটীতে তাত এবছৰ কোচিং কৰিলোঁ কোচিং কৰি এ আই ট্ৰিপল ই এগ্জাম দিলোঁ এ আই ট্ৰিপল ই এগ্জামৰ থ্ৰো য়ে মই ইঞ্জিৰীয়াৰিঙৰ কাৰণে চিলেক্ট হ'লোঁ আগৰতলাত ইঞ্জিনীয়াৰিঙত হোম ছাইন্স ডিপাৰ্টমেণ্ট পালোঁ তৌ আগৰতলাত মই ইঞ্জিনীয়াৰিং কৰিব কাৰণে গ'লোঁ টু থাউজেণ্ড এলেভেন এনেকুৱাত গ'লোঁ তাত ইঞ্জিনীয়াৰিঙত মোৰ কাৰণে নতুন ঠাই নতুন পৰিৱেশ ভালে লাগিছে তাত গৈ তাত ইঞ্জিনীয়াৰিং ষ্টাৰ্ট কৰিলোঁ ইঞ্জিনীয়াৰিং বহুত টান হয় মেটছ আমি বিভিন্ন ধৰণৰ মানে আমি যাৱতীয় যিবোৰ মানে কেলকুলাছ বা ইণ্টিগেছন পাইছিলোঁ তাত মানে বহুত হাই লেভেলৰ মেটচ ইমান হাই লেভেলৰ মেটচ আমি পোৱাই নাছিলোঁ তাত গৈ কিনে যথেষ্ট কষ্ট কৰিবলগা হৈছে পঢ়া শুনাত টপিকবোৰ মানে আউট অফ মানে মূৰৰ বাহিৰত আমি যিমানখিনি পঢ়িবলগা যিমানখিনি পঢ়িছিলোঁ তাতকৈ বহুত হাই হাই লেভেলৰ বস্তু পাই আহিছোঁ তথাপিও তাত ইঞ্জিনীয়াৰিং কৰিলোঁ কৰি টু থাউজেণ্ড ফীফটীনত কমপ্লীট কৰিলোঁ ইঞ্জিনীয়াৰিং কমপ্লীট ইঞ্জিনীয়াৰিং কমপ্লীট কৰিছোঁ মানে ই়্জিনীয়াৰিঙৰ পিছত আমাৰ লাষ্ট যিটো ছেমিষ্টাৰ আছিলে লাষ্ট চেমিষ্টাৰত আমাৰ ইণ্টাৰ্ণশ্বীপ হয় তৌ ইণ্টাৰ্ণশ্বীপৰ কাৰণে মই গুৱাহাটী আহিলো গুৱাহাটীত হেৰী ব্ৰাডাছ নামৰ এটা ছফটৱেৰ কম্পেনী আছিলে তাত মই ছমাহ ইণ্টাৰ্ণশ্বীপ কৰিলো ইণ্টাৰ্ণশ্বীপৰ পিছত মোৰ যিটো কোডিং পি এইচ পি জাভা জাভা স্কীপ সেইবোৰত মোৰ বেছি অলপ ইণ্টাৰেষ্টেড হ'লো হৈ কিনে মই বেংগলোৰ গ'লো বেংগলোৰত প্ৰায় পাছ আউটৰ পাছত বেংগলোৰত প্ৰায় মই নমাহ মান চাকৰি কৰিলোঁ থাকি তাৰপিছত মোৰ ভণ্টীৰ বিয়া আছিলে বিয়া টাইমত মই তাৰপৰা আহিবলগা হ'ল আহিলো আহি আৰু বেংগলোৰলৈ মোৰ যাবলৈ মন নগ'ল ভাৱিলো ইয়াতে থাকি কিবা এটা ষ্টাৰ্ট কৰিম ইয়াতো আই টি ক্ষেত্ৰটো ইমান বেছি ডেভেল্প হোৱা নাছিলে যিহেতু মই ফ্ৰীলান্সীং হিচাপে মই কাম ষ্টাৰ্ট কৰিলোঁ ফ্ৰীলান্সিং আৰু বহুত বস্তু শিকিলো মই ভিডিঅ' এডিটিং তাৰপিছত লঘু ডিজাইনিং ৱেবচাইট ডিজাইনিংটো জানো আগৰপৰাই সেইবোৰ মানে বিভিন্ন ধৰণৰ ফ্ৰীলান্সিং বা এনেকৈ প্ৰজেক্টতহে কামকৰা ষ্টাৰ্ট কৰিলো আৰু এতিয়ালৈকে সেইখিনিহে কৰি আছো চাকৰি চৰকাৰী চাকৰি কাৰণে পঢ়ি আছো বা পৰীক্ষাবোৰ দি আছো যদিও চৰকাৰী চাকৰি এতিয়ালৈকে পোৱা নাই সেইখিনিয়ে আৰু এতিয়ালৈকে ইমানখিনিয়েই চলি আছে লাইফত আগলৈ সুবিধা পালে চাকৰি কৰিম সিমানখিনিয়ে